সেউজীয়া শাক পাচলি আমাৰ শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী আৰু বৰ্তমান বজাৰত শাক পাচলিৰ যিটো চৰা দাম বৃদ্ধি পাইছে সেইটো হিচাবে আমি ঘৰতে কেইটামান শাক পাচলি যদি আমি নিজৰ আৰু ঘৰুৱা বাগানখনত কেইটামান শাক পাচলি আমি খেতি কৰি ল'ব পাৰোঁ তাৰপৰা আমাৰ যি বাহিৰৰ বজাৰৰ শাক পাচলিত যিখিনি মেনিয়ৰ দিয়ে দিয়া হয় সেই মেনিয়ৰ অন্ততঃ আমি ঘৰত কৰা বাগানখনত আমি সেই মেনিয়ৰখিনি নিদিয়াকৈ ঘৰতে উৎপাদন কৰিব পাৰিলে সেইখিনি আমাৰ শৰীৰত বেছি লাভজনক হয় আৰু তাৰোপৰি সেউজীয়া শাক পাচলি আমাৰ চকুৰ কাৰণে অত্যন্ত লাভজনক চকুৰ দৃষ্টিশক্তিৰ কাৰণে পাত শাকৰপৰা আদি কৰি লাই লফা পালেং চুকাশাক এইবিলাক আমা শাকজাতীয় বস্তুবিলাক লগতে খুতৰা পালেং সেইবিলাকতো আছেই আৰু তাৰ উপৰিও আনবিলাক যিবিলাক পাচলি সেই পাচলিবিলাক আমি ঘৰতে আমি গোবৰ গোবৰতে আমি হেৰি কৰি খেতি কৰি এই তাৰপৰা পোৱা পাচলিকেইটাই আমাৰ শৰীৰত বেছি উপকাৰ হ'ব বা লাভজনক হ'ব ইয়াকে কৈ এইখিনিয়ে আমাৰ বিশেষ উপকাৰ হ'ব বুলি ভাবিছোঁ মই